অঁ ছাৰ সেইদিনা মই বিল পে'মেণ্ট কৰিছিলোঁ আপোনালোকৰ কম্পিউটাৰটো বেয়া হৈ থকাৰ কাৰণে মোক ৰিচিপ্টটো দিয়া নাছিলে এতিয়া এতিয়া নিবলৈ আহিছোঁ দিয়কচোন আই ডি এইটো